এক তিনি দুই হেজাৰ এঘাৰ পাঁচ দুই দুই হেজাৰ বাৰ ছয় সাত দুই হেজাৰ ঊনৈছ আঠ ন দুই হেজাৰ বাইছ তিনি চাৰি দুই হাজাৰ ছয়